নমস্কাৰ মোৰ নাম গুণজিত শৰ্মা মই এই গ্ৰাম্য অঞ্চলত বাস কৰো সৰু কৃ কৃষক এজন কাৰণ আমাৰ কৃষি আগতে আছিল পুৰণা গ্ৰাম্য অঞ্চলত গৰুৰে হাল বোৱা হাল বাই খেতি কৰা এতিয়া আধুনিকীকৰণ হৈ আহি আছে গৰুৰ প্ৰভাৱটো কমিয়ে গৈছে মোটামুটি গৰু নাইয়ে ট্রেক্টৰেদি হাল তাল বায় সেই ট্রেক্টৰেদি চবখিনি মাৰা কাটা চব বিষয়বিলাক কৰি আছে ধান খেতিতো পাতখেতিতো আৰু এই ৰোৱা পোটা বেহৰ শস্য পোটা এইবিলাক চব কৃষিৰ লগতে আমাৰ ইয়াতে কামবিলাক চলি আছে ট্রেক্টৰ হোৱাৰ পৰা মানুহৰ গ্ৰাম্য অঞ্চলত বহুত সুবিধা হৈছে যেনে ধৰক খেতি বাৰীতো আগতে মানুহে দি মাটি কাটিছিল আৰু খেতিয়কবিলাকেও তাতে যাই সেই হাজিৰা কাম কৰিছিল কিন্তু এতিয়া আৰ সেই খেতিয়কবিলাকে হাজিৰা কৰিব নালাগে ট্রেক্টৰ আহি পেলাই ট্রেক্টৰে দিয়ে মাটি কাটি বস্তু বাৰীবিলাক কৰি আছে সেইকাৰণে আমাৰ গ্ৰাম্য অঞ্চলত বহুতো কৃষকৰ এতিয়া সুবিধা হৈছে অলপ সময়ৰ ভিতৰতেই বেছি খেতি কৰিব পাৰে কাৰণ ট্রেক্টৰ গৰুৱেদি হাল বালে মানুহৰ এক ঘণ এক বেলাত এক বিঘা মাটিও নহয় কিন্তু ট্রেক্টৰেদি মোটামুটি দহ বাৰ বিঘা মাটি এক দিনতে খেতি তৈ তৈয়াৰ কৰি দিব পাৰে সে সেয়েহে গ্ৰাম্যাঞ্চলটো আমাৰ অলপ উন্নতিৰ পথত আগবাঢ়ি যাই আছে প্ৰতিযোগীতাবিলাক ঠিক কম্পিটিশ্যনৰ দৰে হৈ আছে আৰু নতুন নতুন যে হেৰি পাৱাৰ পাম্প চাম্প লগাই আধুনিকীকৰণত ইয়াতে আমাৰ বড়ো খেতি তিৱা খেতি মৰাপাটৰ খেতি তাৰপাছত ঘাঁহৰ খেতি এইবিলাক এই পানী যোগান আঁচনিৰ দ্বাৰাই কৰি আছে কাৰণ ইয়াতে বহুত ডেভেল'প হৈছে মানুহখিনি কাৰণ আগতে মানুহে খেতি কৰি দহ বাৰ মোণ ধান পাইছিল এতিয়া এই আধুনিকীকৰণ হোৱাৰ পৰা খেতিয়কবিলাকৰ বহুত লাভ বিঘাত ধান বিশ পঁচিছ মোণ তাৰ আগতে আঠ দহ মোণ এনেহেন হৈছিল আৰু সেইবিলাকতে গৰু দি মৰণ মৰাণ মাৰিছিল গৰুৰ দিয়ে চব কাম কাজ কৰিছিল কিন্তু এতিয়া চব ট্রেক্টৰেদি কৰি আছে গ্ৰাম্যাঞ্চল এনেকৈ আমৰ ইয়াতে আগবাঢ়ি বাঢ়ি যাই আছে আৰু পাৱাৰ পাম্পবিলাক ঠায়ে ঠায়ে বহুৱাই লৈ পানী যোগান আঁচনি নিজে নিজে কৰি কৃষকসকলো গ্ৰাম্যাঞ্চলত বহুত সুবিধাত আগবাঢ়ি বাঢ়ি গৈ আছে সেইকাৰণে আমি অলপ উপকৃত হৈ আছো গ্ৰাম্যাঞ্চলৰ সৰু কৃষকসকল এতিয়া ডাঙৰ কৃষকত ব্যৱসায়ী সমূহৰ পৰা অহা প্ৰতিযোগীতাত বহুত প্ৰভান্বিত কৰি আছে যেনে ধৰক ধানবিলাকে আগতে ধৰক গৰুৰ গাড়ী দি নিছিল এতিয়া ট্রেক্টৰেদি বজাৰত বিক্ৰী কৰিব নিব পাৰে এনেকৈ বহুত তাৰমানে সুবিধা আহি আছে সেয়েহে গ্ৰাম্যাঞ্চল মানুহখিনি আগৰ দৰে কষ্ট কৰিব লগাত নাই কাৰণ গ্ৰাম্যাঞ্চলত বহুত মানুহৰ কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে কাৰণ কৃষি সদাই গ্ৰাম্যাঞ্চলতে হয় চহৰ অঞ্চলত নহয় কিন্তু গ্ৰাম্যাঞ্চলত কৃষকসকলে এই খেতি বাতি কৰিয়েই জীৱিকাৰ পথ উপাই হিচাপে লৈ আছে সেয়েহে আমাৰ গ্ৰাম্যাঞ্চলতো কিছু আগবাঢ়ি বাঢ়ি গৈ আছে কিন্তু অতীতত মানুহখিনি আগবাঢ়ি যাব পৰা নাছিল এতিয়া গ্ৰাম্যাঞ্চলত এই নতুন যন্ত্ৰ পাতিৰ আৱিষ্কাৰ হোৱাৰ পৰা খেতি বাতিত বহুত উন্নতি সাধন হৈ আহি আছে আৰু ভৱিষ্যতেও হ'ব বুলি এটা আশা আছে ইয়াতে আমাৰ ধৰক জলসিঞ্চন ব্যৱস্থাও কৰি দিয়া হৈছে চেলো মেচিন বহুৱা হৈছে তাৰেপিছত ট্রেক্টৰেদি হাল তালবিলাক বাই তাতে পানীত হেৰিত ৰোৱা বোৱা চবখিনি কৰি আছে গতিকে গ্ৰাম্যাঞ্চল আগত কৰি বহুত ডাঙৰ হেৰিত আগবাঢ়ি বাঢ়ি গৈ আছে